দুই তাৰিখ বাৰ মাহ দুহেজাৰ তেইছ চন পাঁচ তাৰিখ সাত মাহ দুহেজাৰ বিশ চন চাৰি তাৰিখ ছয়মাহ দুহেজাৰ বাইছ তাৰিখ এঘাৰ তাৰিখ এঘাৰ মাহ দুহেজাৰ চব্বিছ চন তেৰ তাৰিখ দহ মাহ দুহেজাৰ একৈছ তাৰিখ